আন ধৰ্মৰ প্ৰতি আমাৰ ধাৰণাবিলাক আমি ধাৰণা কৰোঁ অন্য ধৰ্ম আৰু অন্য বন্ধু বান্ধৱ আমাৰ মানে আছে এ অন্য ধৰ্মৰ আমি অন্য ধৰ্মত কোনো হাত দিব নিবিচাৰোঁ চকুও নিদিওঁ কাৰণ যাৰ যি ধৰ্ম সেই ধৰ্ম নিজৰ নিজৰ ধৰ্ম নিজে পালন কৰি থাকিব লাগিব আমাৰ ওচৰতো আছে অন্য ধৰ্ম পালন কৰা লোকসকল আমাৰো নিজৰ ধৰ্ম আমি নিজেই পালন কৰোঁ তেওঁলোকৰ ধৰ্ম তেওঁলোকে নিজেই পালন কৰে কাৰণ আমি সেইটো চকু নিদিওঁ কাৰণ আমি ঈশ্বৰৰ ফালৰ পৰা আমি দুখী হ'ম আৰু সেইটো কোনো হিংসা কৰিবও নাপায় তেওঁলোকৰ ধৰ্মত তেওঁলোকে নিজৰ নিয়মত চলি চলি নিজৰ নিয়মত খাইছে আৰু আমাৰ ধৰ্মত আমি নিজৰ নিজে কৰি আমি নিজে খাইছোঁ তেওঁলোকৰ ধৰ্মপুথিও আৰু তেওঁলোকৰ যিখিনি পূজা পাৰ্বণ কৰে আমি সেইখিনি চকু নিদিওঁ চকুৱে দেখিলেও আমি আমি চীতটো নিদিওঁ আমাৰ ধৰ্মতো তেওঁলোকে কোনো চকু নিদিয়ে আৰু একো হিংসা ভাৱো মানে সেইমতেহে আমাৰ সমাজ বা আমি গাঁও তেনেকৈ আমি চলি আছোঁ তেনেকৈ ওচৰ চুবুৰীয়া সমাজ গাঁও তেনেধৰণে চলিব কোনেও কাকো যাতে হিংসা কৰিব নালাগে আৰু গুৰুজনাই মহাপুৰুষ গুৰুজনাই এইটো কোৱা নাই যে অন্য ধৰ্মত তোমালোকে হিংসা কৰা ভগৱানেও শাস্ত্ৰ ভাগৱতত লিখা নাই যে অন্য ধৰ্মত হিংসা কৰা গতিকে আমি নৰমনুষ হৈ গতিকে আমি সেইটো কেলৈ কৰিম নকৰোঁ ভগৱানে সকলোকে এটা এটা জ্ঞান দিছে সেই জ্ঞানৰ মতে আমি কাম কৰি যোৱা উচিত

অন্য দেৱী দেৱ পূজা আমি নকৰোঁ যদিও আমি সেইখিনি আমি চকু নিদিয়া তুলসী পূজা পাতিছে সৰস্বতী পূজা পাতিছে কালি পূজা পাতিছে দুৰ্গা পূজা পাতিছে সেইখিনি নিজৰ নিজৰ কাম নিজে নিজে কৰিছে আমি আমাৰ ওচৰ কাণতে কৰিছে যদিও আমি সেইখিনি আমি হিংসাও নকৰোঁ চকুও নিদিওঁ অহিংসাই পৰম ধৰ্ম গতিকে মহাত্মা গান্ধীয়ে লিখি থৈ গৈছে অহিংসাই পৰম ধৰ্ম গতিকে আমি সেই মহান বাণী আমি সদায় নতশিৰে পালন কৰি আছোঁ সেইটো আমি আমি উঠি অহা প্ৰজন্মকো আমি বুজাওঁ আৰু যিসকল যুৱক যুৱতী সেইসকলকো আমি বুজাওঁ অন্য দেৱী দেৱীক তোমালোকে গুৰুত্ব নিদিবা আৰু হিংসা নকৰিবা মহাত্মা গান্ধীৰ বাণী তোমালোকে একচিতে পালন কৰিবা আমাৰ শংকৰ সংঘৰ যিসকল লোক আছে সেইসকলক আমি ধুনীয়াকৈ বুজাই দিওঁ আৰু আমাৰ উপৰোক্ত যিসকল আইসকল আছে বাপ সমস্ত আছে সেইসকলেও আমাৰ আমাক সভাত মিটিঙত বুজাই দিয়ে ধৰ্মটোক লৈ গতিকে ধৰ্ম নিজৰ নিজৰ ধৰ্ম গতিকে সত্যৰ সদায় জয় সত্যত আমি থাকোঁ গুৰুজনৰ ধৰ্ম আমি পালন কৰিছোঁ তেওঁ দি থৈ যোৱা যিসকল পুথি যি ভাগৱত সেয়া পালন কৰি আছোঁ নীতি আদৰ্শ আমি প্ৰজন্মক দি আছোঁ শুদ্ধভাৱে তেতিয়াহে এখন এজন যুৱক বা এজন যুৱতী সমাজত গঢ় লৈ উঠি দেশৰ সুনাগৰিক হ'ব পাৰিব গতিকে ধৰ্মৰ হাত দিলে আমি ভগৱন্তৰ ওচৰত দুখী হ'ম গতিকে সেইটো কোনো কাৰণতে কৰিব নেপায় কৰিব নেলাগে আৰু আমি সকলোকে সেইখিনি বুজাই দিওঁ গতিকে যিসকল অজ্ঞানী লোক সেইসকলেহে সেইটো কৰিব জ্ঞানী লোকসকলে সেইটো কেতিয়াও ভুল নকৰে গতিকে শুদ্ধভাৱেই তাতোহে সত্য কলিযুগৰ নৰলৈ ভগৱন্তই গুৰুজনাই কৈছিলে কলিযুগৰ নৰলৈহে ভয় লাগিছে গতিকে সেই কলিযুগৰ নৰলৈ নৰয় যিসকল জ্ঞানী লোক সেইসকলে নিজৰ নিজৰ ধৰ্ম নিজে নিজে পালন কৰে অন্য ধৰ্মলৈ চকু দিব নালাগে বুলি আমি ভাবোঁ গতিকে মোৰ বন্ধু বান্ধৱ অন্য ধৰ্ম পালন কৰা বহুত লোক আছে তেখেত তেওঁলোকে আমাক পূজা পাৰ্বণলৈ মাতে মানে তুলসী পূজা পাতিছে সেইদিনা আমাক মাতিছে আমি যোৱা নাই গতিকে আমি সেইখিনি আমি নকৰোঁ আৰু আমি নগ'লেও তেওঁলোক বন্ধু বান্ধৱীয়ে বেয়া নাপায় গতিকে আমাৰ লগৰ আইসকলেও বেয়া নাপায় আৰু যি তেওঁলোকে স্কুলতে এতিয়া পূজা পাতিছে যদিনো আমি শংকৰ সংঘৰ যদি আমি সেইদিনা উপস্থিত নাথাকোঁ আমি পূজাটোত আমি গুৰুজনাৰ ধৰ্ম লৈ আছোঁ যেতিয়া সেই পূজাত আমি উপস্থিত নাথাকোঁ

ধৰ্ম নৱবৈষ্ণৱ ধৰ্ম আমি প্ৰচাৰ কৰি নিজেই উঠি অহা প্ৰজন্মক শিকাইছোঁ যেতিয়া আমি সেইখিনি কৰিলে আমাৰ নিজৰ শৰণ শেষ হ'ব ভজন শেষ হ'ব আমি এক শৰণবাদী লোক আমাৰ যি শৰণ আছে ভজন আছে সেইখিনি শেষ হ'ব আৰু অন্য লোকসকলেও আমাৰ ধৰ্মত কোনো তেওঁলোকে আশ্ৰয় নলয়হি তেওঁলোকৰো নিজৰ নিজৰ ধৰ্ম আছে কৃষ্ণ